হয় হয় কওকচোন অঁ এইটো যে আপোনাৰ নামৰূপ ৰ'দত যাব লাগিব দুলীয়াজনৰপৰা নামৰূপলৈ গ'লে পাব নামফাকে চাবলৈ আহিছে গাঁওখন অঁ অঁ তাত বৌদ্ধদেৱৰ মন্দিৰ আছে তাৰ পিছত তাৰ মানে নামফাকে সমাজৰ মানে যিখিনি মানুহ থাকে তাত সমাজৰ থকা বোৱা খোৱা আচাৰ এইবিলাক চব মানে বেলেগ আৰু মানে সিহঁতৰ কলা সংস্কৃতি যে বহুত ভাল লাগে জেগাডোখৰ অঁ অঁ দুলীয়াজনৰপৰা মানে নামৰূপ ৰ'দত যাব লাগিব আকৌ

আহিবা চাবলৈ ভাল তাৰ সংস্কৃতিবিলাক যিবিলাক পৰম্পৰা যে আৰু বৌদ্ধদেৱৰ একদম বহুত পুৰণি মন্দিৰ এটা আছে তাত সেইটোতো ভাল লাগে চাই পিনে তাৰ পিছত মানে সিহঁতৰ থকা মানে যিবিলাক খাদ্য বা মানে যিবিলাক উৎসৱ পাৰ্বন সেইবিলাক বহুত ভাল মানে চাই ভাল লাগে আহিব আপোনালোকে

অঁ অঁ অঁ আপুনি গুৱাহাটীৰপৰা আহিছে অঁ অঁ ভালেই ভালেই অঁ অঁ অঁ বহুত ভাল লাগে জেগাখিনি যে একদম মানে মন পূৰা ভাল লাগি আহে চালে মানে গম পাব নহয় আহিলে মানে মন্দিৰলে সোমাই গ'লেই একদম মেনে মেইন সন্মুখত প্ৰৱেশ দুৱাৰত ইমান ধুনীয়াকৈ ফুলবিলাক এনেকৈ সজাই থয় তাত মানুহবিলাকৰ ইমান ধুনীয়া আচাৰ ব্যৱহাৰ একেবাৰে বহুত ভাল লাগে মানে পৰিৱেশটো যে একদম মানে বহুত ভাল আৰু অঁ আমি প্ৰায় এইখিনি আমাৰ ওচৰে পাঁজৰে লোকেল এৰিয়া যে আমি প্ৰায় গৈয়ে থাকোঁ মানে আৰু আমাৰ ইয়াত উৎসৱ পাৰ্বনবিলাকতো মানুহ আহে দূৰৰ দূৰৰপৰা আহিলে আহে এইবিলাক আমাৰ সমাজৰ যিবিলাক নীতি নিয়ম এইবিলাক চাই যায় সিহঁতেও বহুত ভাল পায় আহিলে মানে যোৱাবাৰো আহিছে এইবাৰো আপোনালোকে আহিছে ভাল ভাল লাগে এনেকৈ আহিলে মানে যে

আপোনালোকে কোন ক'ৰপৰা আহিছোঁ বুলি ক'লে গুৱাহাটী ন অঁ অঁ আহিব এই তিনিচুকীয়া এই দুলীয়াাজান ৰ'ডৰপৰা গ'লে হেৰিয়াত নামৰূপ মানে ৰাস্তাটোত গ'লে আপোনালোকে নামফাকে গাঁওখন পাবই অঁ ঠিক আছে বাৰু